মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠ হৈছে মানৱতাৰ শিক্ষা বা আমাৰ সা সামাজিকতাৰ শিক্ষা মানুহ হিচাবে সমাজ এখনত জীয়াই থাকিবৰ কাৰণে যিখিনি গুণ দৰকাৰ হয় সেইখিনি গুণ আয়ত্ব কৰাৰ ক্ষেত্ৰত মোৰ জীৱন জীৱনটো যথেষ্ট অৱদান আগবঢ়াইছে সমাজ এখনৰ লগত সমাজৰ সকলো ব্যক্তিৰ লগতে মিলি জুলি সহযোগিতাৰে মিলা প্ৰীতিৰে আৰু শান্তিৰে বসবাস কৰিব পৰা যি শক্তি বা ক্ষমতা সেই ক্ষমতাই বৰ্তমান পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাই সামাজিকভাৱে বা ব্যক্তিগতভাৱে এটা সুন্দৰ জীৱন যাপন কৰাৰ ক্ষেত্ৰত ই এই শিক্ষাই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে